হেল্ল' ফ্লিপকাৰ্ট হয়নে মই ৰূবী দত্তই কৈছিলোঁ অঁ আপোনালোকক মই জোতা এযোৰ অৰ্ডাৰ দিছিলোঁ সাত নম্বৰ দিছিলোঁ পাঁচ নম্বৰ আহিলে এতিয়া সেইযোৰ মোৰ জোখত নহয় আৰু মই পিন্ধিবও নোৱাৰোঁ সেইবাবে মই সেইযোৰ ঘূৰাই দিব বিচাৰিছোঁ অঁ অতি সোনকালে ঘূৰাই ল'ব আৰু তেনেকুৱা সৰু জোখৰ দিবও নালাগিছিলে ডাঙৰ জোখমতে দিয়া হ'লে অঁ সুবিধা হ'লহেঁতেন এতিয়া ঘূৰাই দিব বিচাৰিছোঁ